আমাৰ আচল সংস্কৃতি বা হেৰিটো হ'ল কৃষি কৃষিকেন্দ্ৰিক আছিল আচলতে কিন্তু আজিকালি সেই সংস্কৃতিটো প্ৰায় নোহোৱা হৈছে কাৰণ শিক্ষাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে আজিকালি শিক্ষাৰ মানদণ্ডটো বেছিকৈ মানে বুজি পাইছে সেই কাৰণে শিক্ষাৰ প্ৰতি বেছি ধাউতি হৈছে সেইবিলাক শিক্ষাৰ বুলি ধাউতি কৰি কৃষিৰ প্ৰতি মনোযোগ নোহোৱা হৈছে বা মাটি বাৰীও কমি গৈছে কোনোবাই ভাবিলেও মানে কৃষি কৰিব তেওঁলোকৰ হয়টো মাটিৰে অভাৱ গতিকে শিক্ষাৰ ক্ষেত্ৰটো অলপ বেছি মনোনিৱেশ কৰি চাকৰিমুখী হোৱাৰ কাৰণে প্ৰয়াস কৰিছে আৰু যিহেতু আজিকালি কি এইটো ছাইন্স ডেভেলপমেণ্টমুখী সমাজ হৈছে ছাইন্সৰ প্ৰতি মানুহৰ এটা হেৰি বা ল'ৰা ছোৱালীৰ এটা হেৰি বাঢ়ি গৈছে সেই কাৰণে আজিকালি ল'ৰা ছোৱালীয়ে বিশেষভাৱে যুৱ প্ৰজন্মৰে কৃষিৰ প্ৰতি মানে আওঁকাণ কৰি সমাজ বা চাকৰিমুৱা হোৱাৰ কাৰণে বেছি চেষ্টা চলাইছে আৰু এই হিচাপে তেওঁলোকে অধ্যয়নো কৰে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে সুনাম অৰ্জন কৰি চাকৰিমুখীও হৈছে বহুতে হৈছে সেই কাৰণে কৃষি পৰিয়াল কৃষি কৃষি কৃষি ক্ষেত্ৰৰ পৰা তেওঁলোকে অলপ আঁতৰি আহি এই ক্ষেত্ৰত নামি সামাহাৰি তেওঁলোকে জীৱিকা অৰ্জন কৰি আহিছে